ঈশ্বৰক বিশ্বাস নকৰা মানুহ মই বহুত কমেই দেখিছোঁ খুব কম দেখিছোঁ ঈশ্বৰক বিশ্বাস কৰোঁ প্ৰতিটো মুহূৰ্ততে ঈশ্বৰক বিশ্বাস কৰোঁ কাৰণ ঈশ্বৰে আমাক লৈ ফুৰিছে ঈশ্বৰক আমি সৰু ল'ৰা ছোৱালী ঈশ্বৰক ঈশ্বৰ ভগৱান আছে বেয়া কাম নকৰিবা বুলি কওঁ আকৌ সৰু ল'ৰা ছোৱালীও বেয়া কাম কৰিলে ভগৱানে দেখিব দুখ দিব বেয়া কাম নকৰিবা বেয়া কথা নক'বা এনেকে বুলি আমি কওঁ আৰু আমি কেনবা যাবলৈ হ'লেও এই কৃষ্ণ ঈশ্বৰ এনেকে মাতি যাওঁ ভগৱান ৰক্ষা কৰিবা তেনেকে বুলি কওঁ সেইকাৰণে খুব কম মানুহকে মই ঈশৰক বিশ্বাস কৰে বুলি জানো আৰু